সৰুকালতে মই আঠ বছৰ বয়সতে দেউতাৰ লগত লখিমপুৰত ফুৰিবলৈ গৈছিলোঁ আৰু যোৰহাটত নামি হোটেলত মোক চাহ খুৱাই নিমাতী ঘাটত গৈ জাহাজত উঠালে উঠাই জাহাজৰপৰা নামি দেউতাই বজাৰ কৰিবলৈ গ'ল বজাৰৰপৰা ঘুৰি আহি জাহাজৰ ভিতৰত দেউতাই সোমাই মোক জাহাজত উঠাই লখিমপুৰৰ নিমাতী ঘাটত নমালেগৈ নমোৱাৰ পাছত আকৌ লখিমপুৰৰ গাড়ীত উঠাই লখিমপুৰ টাউন পোৱালেগৈ টাউনত গৈ ঠিক সোম সাত সাতটা বজাত আমি ঘৰ পালোঁগৈ ঘৰত গৈ চাহ আৰু জলপান খাই টাউনত ডাঙৰ বাইদেৱে মোক ফুৰাবলৈ নিলে ফুৰি আহি মোক ভাত গা চা ধুৱাই ভাত পানী খুৱাই শুৱালে বিছনাত তিনিদিন থাকি আকৌ দেউতাই মোক থ'বলৈ আহিলে তেতিয়া মই সৰুকালত এল পি স্কুললৈ গৈ আছিলোঁ আৰু মাহঁতে চিন্তা কৰিব বুলি দেউতাই মোক আনি সোনকালে ঘৰত থ'লে আহোঁতে যোৰহাট টাউনত দেউতাই বহুত মিঠাই কিনি ঘৰলৈ লৈ আহিছিলে মই ইমানকে কৈ বক্তব্য সামৰণি মাৰিলোঁ